কিন্তু অডিঅ' বুকৰ যেনেদৰে ধণাত্মক দিশ আছে তেনেদৰে ঋণাত্মক দিশটো লক্ষ্য কৰিব পাৰি যে অডিঅ' বুক পঢ়াৰ লগে লগে অডিঅ' বুক শুনাৰ লগে লগে মানুহৰ এটা এলেহুৱা ভাব এটা আহি যায় যে কিতাপ পঢ়িব লাগে কিতাপ পঢ়াৰ পঢ়িলে যিটো ধৈৰ্য বা যিটো তেওঁলোকৰ এটা বা বানানৰ ওপৰত প্ৰভাৱ পৰে যে বানান শুদ্ধ চকুৰে দেখাৰ পিছত বানানটো যেনেদৰে লক্ষ্য কৰে সেই বস্তুটো যেন তাত গুৰুত্ব নাইকিয়া হৈ যায় বহুত এনেকুৱা হয় অডিঅ' বুক বিলাক পঢ়াৰ পিছত মানুহৰ লিখা ক্ষেত্ৰত বহুত যেন পিছ পৰি ৰ'বলগীয়া হয় আৰু সস্তীয়া বেছি হ'বলৈ লৈছে কেনেকুৱা সেই হিচাপে মানুহ এলেহুৱাই হৈ হৈছে বুলি ক'ব লাগিব আৰু